ভাৰতীয় পৰিৱহন ব্যৱস্থাত আগৰ দিনত মানুহে খোজকাঢ়িয়ে ইফালৰ পৰা সিফালে অহা যোৱা কৰিছিলে বিভিন্ন ধৰণৰ কাম কাজ খোজকাঢ়িয়ে কৰিছিলে তাৰ পিছত আহিল চকা চকাৰ আৱিষ্কাৰৰ ফলত মানুহে চাইকেলৰ সহায়ত ঠেলাৰ সহায়ত ৰিক্সাৰ সহায়তেই ইফালে সিফালে যাবলৈ ল'লে তাৰ পিছত মটৰ গাড়ী আহিল মটৰ গাড়ীৰ সহায়ত মানুহে ইফালৰ পৰা সিফালৈ যাবলৈ আৰু সহজ হৈ পৰিল আৰু সোনকালে বহুত কাম আগবাঢ়ি গ'ল তাৰ পিছত আহিল ইংৰাজৰ দিন ইংৰাজৰ দিনত ৰেলৰ আৱিষ্কাৰ হ'ল ৰেলৰ আৱিষ্কাৰৰ ফলত মানুহে ইখন দেশৰ পৰা সিখন দেশলৈ যাবলৈ সুবিধা হ'ল ৰেল আৱিষ্কাৰৰ ফলত মানুহ ইফালৰ পৰা সিফালে যাবলৈ বেমাৰ আজাৰৰ ক্ষেত্ৰতো বহুত সুবিধা হ'ল তাৰ পিছত আহিলে বিমান বিমানৰ যুগত মানুহ আৰু সুবিধা হ'ল ইফালৰ পৰা সিফালে যাবলৈ আৰু সুবিধা হ'ল কম সময়তে বেছি কাম কৰিব পৰা হ'ল বৰ্তমান যুগত যিখিনি চলি আছে আকাশী যানেৰে ইখন দেশৰ পৰা সিখন দেশলৈ যাবলৈ মাত্ৰকেই এঘণ্টামানৰ যাব পাৰি যদিও পৰিৱহন ব্যৱস্থা ইয়াত সচল হৈ পৰিছিলে তাতো বহুতখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হয় চাইকেল বা গাড়ীৰে যাওঁতে আমি বহুতখিনি সাৱধানতা অৱলম্বন কৰিব লাগে বাইক চলাই গ'লে তাত এক্সিডেণ্টৰ ভয় থাকে মটৰ গাড়ী চলাই গ'লেও এক্সিডেণ্টৰ ভয় থাকে ৰাস্তাবিলাকো ইমান খুব ভাল নহয় ভালকৈ নচলালে এক্সিডেণ্টেই হৈ যায় ইয়াক উন্নত কৰিবলৈ হ'লে বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ যুগ বিভিন্ন ধৰণৰ যন্ত্ৰৰ সহায়ত উন্ন ইয়াক উন্নত কৰিব পাৰি